হেল্ল' অ দাদা মই আপোনাৰ হেৰিৰ পৰা আহিছিলোঁ কলিকতাৰ পৰা আহিছিলোঁ গুৱাহাটী চাম বুলি আহিছিলোঁ বা আমাৰ অসমত অসম বুলি ক'লে আৰু গুৱাহাটীখিনিতে আৰু চাব লগা কি কি জেগা আছে টুৰিষ্ট প্লেচ অলপ কৈ দিয়কচোন কেনেকুৱা বস্তু কেনেকুৱা হ'ব মইতো নেক্সত চানডে' যাম অঁ কাজিৰঙাতো যাব পৰা হ'ব

অঁ হয় অঁ বাৰু আৰু ক'ষ্টটো কিমান পৰিব হয় ঠিক আছে আচ্ছা হ'ব বাৰু হ'ব বাৰু ঠিক আছে